মই থকা ঠাই ডোখৰৰ পৰা যিটো বেংক একদম মানে নিকটতম বা ওচৰত থকা সেইটো হ'ল ইউকো বেংকৰ এটা বেংক যিটো আমাৰ গাঁৱৰ পৰা দহ কিলোমিটাৰ বা বাৰ কিলোমিটাৰমান দূৰত অৱস্থিত যিটো আমাৰ নলবাৰী টাউনত আছে যিহেতু মানে যাতায়াত ব্যৱস্থাটো সিমান এটা ঠিক নহয় বা ৰাস্তা ঘাট এতিয়াও মানে আমাৰ ভিতৰৰ গাঁওঁ হিচাপে সিমান উন্নত হোৱা নাই বয়সস্থ লোকসকলে বিভিন্ন ধৰণৰ পৰিস্থিতি বা ইচ্ছা অনুসৰি তেওঁলোকে যাব নোৱাৰে তেওঁলোকৰ চাহিদা পূৰণৰ বাবে এতিয়া সেইবাবে তেখেতেসকলৰ কাৰণে বেংকৰ তৰফৰ পৰা গাঁৱত স্থিত সুলভ মূল্যৰ দোকানখন সুলভ মূল্যৰ দোকানখনত চি এছ পি পৰ্টেলৰ ব্যৱস্থা কৰি দিছে বেংক বিষয়া বিষয়ববীয়াসকলে যাৰ সহায়ত বৃদ্ধসকল বা বয়সস্থ লোকসকলে বেংকটো নোযোৱাকৈ তেওঁলোকৰ ডিমাণ্ড বা চাহিদাটো পূৰণ হয় ধৰি লওক উইদ্ৰল কৰা বা পইচা ডিপজিত কৰোৱা বা মানি ট্ৰাঞ্চফাৰ সেইবিলাক মানে অতি সহজে এতিয়া মানে গাঁও গাঁৱতেই চ'কত অনুষ্ঠিত সুলভ মূল্যৰ দোকানখনৰ পৰাই সম্ভৱ হৈছে